হেল্লো মই হিমাক্ষীয়ে কৈছোঁ তিনিচুকীয়াৰ পৰা এইটো তিনিচুকীয়া পৰিবহণ কেন্দ্ৰত লাগিছেনে আপোনালোকৰ তাৰ পৰা মানে মই এখন গাড়ী বুক কৰিব লাগিছিলে মই মানে অৰুণাচললৈ যাম বুলি কেনে ভাবিছোঁ ফুৰিব কাৰণে আপোনালোকৰ তাৰ পৰা মই কেইবাবাৰো মানে তেনেকৈ গাড়ী বুক কৰিছোঁ ফুৰিব যাব কাৰণে সেইকাৰণে আপোনালোকৰ তাত মানে মই আকৌ এবাৰ আপোনালোকক সুধিছোঁ আপোনালোকৰ তাৰ পৰা মানে ফুৰিব যাব কাৰণে গাড়ী পাম নেকি মানে মোৰ ইমাৰ্জেঞ্চি দৰকাৰ হৈছিল মানে মোৰ ঘৰৰ আমাৰ ফেমিলি যাম মা দেউতা দাদাহঁত যাব আৰু মোৰ ভণ্টি যাব আমি মানে আপোনালোকৰ তাৰ পৰাই গাড়ী এখন বুক কৰিম বুলি কেনে ভাবিছিলোঁ মোৰ মানে আগতেও আপোনালোকৰ তাৰপৰা গাড়ী বুক কৰোঁ মোৰ মানে প্ৰমোকোড আছে তাৰ কাৰণে আপোনালোকৰ তাৰ পৰা তাৰ পৰা কিবা ৰেহাই পাম নেকি যদি ৰেহাই পাওঁ মানে আপোনালোকে ৰেহাই দিব বুলি কেনে ভা ভাবিছোঁ মই তাৰ পৰা ইয়াৰ পৰা অৰুণাচললৈকে দুহেজাৰ যদি লয় আপোনালোকে ওঠৰশ মানতে দিব নেকি মই মানে আপোনালোকৰ তাৰ পৰা তেনেকৈ গাড়ী বুক কৰিয়ে থাকোঁ গতিকে আপুনি দিব বুলি আশা কৰিলোঁ অলপ ৰেহাই দিব বুলি আশা কৰিলোঁ আপুনি আপোনালোকে মোক ইয়াৰ পৰা পাঁচটা বজাত লৈ গ'লেহি হ'ব ৰাতিপুৱা মই তিনিচুকীয়া গেলাপুখুৰী ৰোডৰ এপ্ৰিলিয়া ডিলাৰ ওচৰতে ৰৈ থাকিম আপোনালোকে মোক তাৰ পৰা লৈ আহিলে হ'ব তাৰপিছত ঘুৰি আহোতে আমি যাওঁতে পাঁচটামান বজাত যাম আৰু ঘুৰি আহোঁতে আমি দুটামান বজাত আহিম আৰু মোক থৈ যাওঁতে তাতে থৈ গ'লেহি হ'ব এপ্ৰিলিয়া ডিলাৰ ওচৰতে ৰাস্তাত তাতে থৈ গ'লেহি হ'ব মই আপোনালোকক মানে এইটো ক'ম বুলি মানে এখন গাড়ী বুক কৰোঁ বুলিয়ে আপোনালোকক মানে এনেকৈ কল কৰিবলগা হ'ল